মই যোৱা এটা স্মৰণীয় পাহাৰ বগোৱা ভ্ৰমণ মই বাগবৰ পাহাৰ বগাইছোঁ পুৰা দমে বুলছু একদম কি ওপৰৰলৈকে উঠি গৈছোঁ পাহাৰৰ চাৰিওফালে জংঘল চংঘল চবতে গৈছোঁ একদম বাঃ কি ভাল লাগে তাতে পাহাৰত কিমান গছ আছে অ'মলি অ'মলি আছে গছ গেলা উ উ উ উ এনেকৈ মাতে ভয়ে কৰা নাই আগতে ভাবিছিলোঁ বিৰাট ভয় লাগে পাহাৰ মানুহে কয় নহয় দূৰৈৰ পৰ্বত দেখবাৰ ভাল বুলি কয় মানে দূৰৰ পৰ্বতক যাবপৰা নাই দেচোন পাহাৰকে গৈছোঁ পাহাৰক যাই একদম ওচৰৰপৰা চাইছোঁ জংঘল জংঘল সিঁচি আছে একদম দূৰৰপৰা কিন্তু বৰ ঠৌগা দেখি ওচৰত গ'লেহে গ'ম পাই এইটো এটা বিৰাট বিৰাট অভিজ্ঞতা হৈছে মোৰ দূৰৰপৰা বিৰাট চাইছিলোঁ দগৰী চাইছিলোঁ পাহাৰ দেখিলেই গুৱাহাটীক গেলিয়ে এক্কেবাৰে গাড়ীৰপৰা বাছৰপৰা খিৰকী দি এ মুখখন উইলে উইলে পাহাৰখন চাওঁ ওচৰত যাইহে গ'ম পালোঁ জংগল বাপ্পা ঔ উঠি যাবা নোৱাৰি একদম আগতে ভাবছিলোঁ বাপ্পা ঐ পাহাৰত যাম কেনেকেন যামে দেখি ভয় খাইছিলোঁ এথেন কিন্তু মোৰ মস্ত অভিজ্ঞতা হ'ল ভয় চয় নহ হৈ গৈছে মস্ত ভয় দূৰ হৈ গৈছে একেবাৰে নাই ভয় চয় একে নহ হৈ গৈছে একদম আৰু পাহাৰক যোৱাতো মোৰ কাৰণে বৰ্তমান নগণ্য হেন হৈ গৈছে যিকোনো পাহাৰ মই বগাব পাৰিম